মই এলো ভেৰা জেলটো ব্য়ৱহাৰ কৰি ভাল পাওঁ বহুত বছৰৰপৰাই সেইটো মানে ব্য়ৱহাৰ কৰি আছোঁ গালখন মোৰ খুব ভালে আছে কোনো ধৰণৰ স্পট পৰা নাই শালমইনাও নাই একোৱেই নাই ঘঁহি মানে খুব ভাল লাগে এইটো মোৰ